হেল্ল' গগৈ দা অঁ ভালে আছে অঁ ক'ত বাণ থিয়েটাৰত অঁ অঁ ভাবি আছোঁ তাকে আপোনালোক যাব নেকি

অঁ বাবুহঁতৰ মন আছে বাৰু আপোনালোকৰ আপোনালোক যাব নেকি গোটেইখিনি হয় হয় হয় যাওঁ তেতিয়া হ'লে নাটকখনৰ নামটো কি আছিলে চোৰ নেকি অঁ অঁ অঁ অঁ হয় হয় মনত পৰিছে অঁ হাঁ হাঁ কওকচোন অঁ হয় নেকি অঁ তেতিয়া হ'লে যাব লাগিবই অঁ হয় হয় আৰু সি শ্ৰেষ্ঠ অভিনেতাও আছিলে অঁ তেতিয়াহ'লে যাব লাগিব কিমান সময়ত আছিলে জানো অঁ অঁ অঁ তাকে টিকট চিকট ল'বলৈ সেইটোতো ভবা নাই বাৰু আপোনালোকে কি কৰিব হয় হয় অঁ তাকে নাই আপোনালোকে যি কৰে আমি সেইটোৱে কৰিম আৰু অঁ সেইটো পাৰি বাৰু বহুদিন খোৱাও নাই একেলগে আমি অঁ তাকেহে এ নক'ব আৰু ছমাহমান হৈ গ'ল ছমাহ এবছৰ হ'ল আৰু হয় হয় হয় এইবোৰ দেখুৱাব লাগে হয় হয় হয় এতিয়া আজিকালিৰ ল'ৰা ছোৱালীবোৰে নাচায়েই সেইবোৰ আৰু তাকে অঁ ঘৰতে আছোঁ মই এতিয়া আপুনি ক'ত মই গাড়ীতে যাম চাগে গোটেই পৰিয়ালটো গ'লে অঁ নাই আমি তিনিটাহে বাবু মই আৰু এওঁ অঁ পাৰিব অঁ ঠিক আছে হৈ যাব বাৰু তেতিয়াহ'লে অঁ হয় হয় ভাল হ'ব ভাল হ'ব ঠিক ঠিক অঁ হয় লগ পাম দিয়ক ঠিক আছে হয় হয়